অঁ

হয় লাগিছে অঁ আহিব পাৰি অঁ পাৰি এই ফেৰীয়েদি আহিব লাগিব ফেৰীত ফেৰীয়েদি আহোঁতে জানো অফলাঘাটেৰে আহিলে সুবিধা হ'ব অফলাঘাটে আহিলে ইয়াত আবেলি পাবহি থাকিব এসপ্তাহ দহ দিনমান অকণমান দীঘলীয়াকৈ সময়টো লৈ আহিলে ভাল হ'ব তেতিয়া গোটেই মাজুলী চাব পাৰিব অঁ পাৰি মাজুলীত বহুত চাবলগীয়া জেগা আছে বহুত আছে নহয় সত্ৰ আছে মিউজিয়াম চিউজিয়াম এনেকৈ বহুত আছে নহয় ইউনিভাৰ্চিটি চিউনিভাৰ্চিটি আৰু জেগা আছে বহুত চাব পাৰিব যি চাওঁ বোলে অঁ পাৰি সত্ৰ এই দক্ষিণপাট সত্ৰতো আগৰ ৰজাদিনীয়া বস্তু যে আছে সেইবোৰ চাব পাৰিব আউনীআটী সত্ৰতো আছে নসত্ৰ সত্ৰ আৰু বেঙেনাআটী সত্ৰ এইবোৰ বহুত সত্ৰ আছে নহয় মাজুলীত চবতে চব বস্তু আছে এই ৰজাদিনীয়া আগৰদিনীয়া বস্তুবিলাক আছে মানে আগৰ ৰজাদিনীয়া বস্তু যি চাওঁ বোলে চব দক্ষিণপাট সত্ৰত বেছিকৈ পাব আৰু অঁ হয় হয় এতিয়া আমাৰ ইয়াত ৰাস পাল নাম চব আহি আছে নহয় এতিয়াতো ৰাস পাল নামৰ সময় পাইছেহি বিশেষকৈ মাজুলীত পালনামটো আউনীআটী সত্ৰত ভাল হয় তাৰপৰা ৰাসটো দক্ষিণপাটতো ভাল হয় অন্য সত্ৰতো বেঙেনাআটী চেঙেনাআটীও পাতে হ'লেও দক্ষিণপাটত বেছি ভাল লাগে চাই আউনীআটীৰ পাল নামবোৰ ভাল লাগে চাবলৈ আপুনি গাড়ী লৈ আহিব নেকি যাতায়তৰ সুবিধা অঁ যাব যাব এতিয়াও পাৰিব দক্ষিণপাটতো পাৰিব আৰু এই নতুন কমলাবাৰী বুলি এখন আছে সত্ৰ তাতো পাৰিব অঁ আছে আছে আছে তাত থাকিব পাৰিব আছে মানুহ বহুত

অঁ হ'ব হ'ব যেনেকৈ যি কৰাব লাগে তেনেকৈ থাকোঁ বুলিলে তেনেকৈ দিব পৰা সুবিধা আছে চব ভাগে পাৰিব আছে মাজুলীত চাব পৰা সত্ৰ সেইকেইখন মেইন মেইন সত্ৰ মাজুলীৰতো বিখ্যাত সেইটো জানেই চাৰি সত্ৰৰ কাৰণে এই চাৰি সত্ৰৰ বাহিৰেও আৰু আছে নহয় দক্ষিণ এই চামগুৰি সত্ৰত মুখা শিল্পে বিষয়ে আছে মুখা চুখা সেইবিলাক চাব পাৰিব সেইটো মাজুলীততো মুখা শিল্পৰ কাৰণে চামগুৰি সত্ৰই বিখ্যাত সেইয়া চাব পাৰিব আৰু গড়মূৰ সত্ৰত আছে গড়মূৰ সত্ৰতো আছে বহুত বস্তু তাতো চাব পাৰিব তাত আগৰ গড়মূৰ সত্ৰই বিখ্যাত গড়মূৰত চাব পাৰিব আউনীআটীত পাল নাম নসত্ৰতো সেইবোৰ পাতে সেই উত্তৰ কমলাবাৰী সত্ৰ বুলি কয় তাত থকা মেলা সুবিধা আছে দক্ষিণপাটতো ৰাস হয় এনেকৈ চব হয় আৰু চব চাব পাৰিব য'ত যি চাওঁ বোলে অঁ হয় ভাল হয় বেঙেনাআটী সত্ৰত ফাকুৱা বৰ ধুনীয়াকৈ পাতে ফাকুৱালৈ দিন আছে বাৰু ফকুৱা এতিয়া নহয় নহয় ফাকুৱা হ'ব ফাগুন চ'ততহে হ'বগৈ ফাকুৱা এতিয়া পাল নাম ৰাস আহি আছে আৰু অঁ অঁ এতিয়া ৰাস পাল নাম একেলগেই পৰিছে এতিয়া ৰাস পাল নাম চব চাই যাব পাৰিব আৰু একেলগে দুদিনমান দীঘলীয়াকৈ আহিলে চব চাই যাব অঁ দক্ষিণপাট সত্ৰত ৰাস ভাল হয়

অঁ অঁ বহুত ঠাইত হয় হ'লেও দক্ষিণপাট সত্ৰত আগৰ অতীজৰ ৰাস আৰু টিকেট চিকেট কটা মেলা কিবাকিবি কৰি চাব পাৰে দক্ষিনণপাট সত্ৰত সেইটো নাই আৰু আগৰ অতীজৰ ৰাস আৰু আমি সেইবিলাকেহে চাই ভালপাওঁ বহুতে দক্ষিণপাটতে চায় অইনতকৈ ভালহে পায় এবাৰ চালে ঘূৰি আৰু আকৌ চাবলৈ মন গৈ থাকিব পালনামত চাৰি হাতী ভকতে হাতীয়ে হাতীয়ে নাম ডাকি থাকে পাল নাম নাম ডাকি থাকিব তাত তেল শলা নিমখ চিমখ ধূপ চাকি এনেকৈ এইবিলাক দি থাকিব মানুহে সেৱা কৰি আহ যাহ কৰি থাকিব হাতীয়ে হাতীয়ে চাৰি হাতী আছে চাৰি হাতীয়ে সিহঁতে যাচি নাম ডাকি থাকিব পাঁচ দিনাৰপৰা হয় নহয় পাঁচ দিন হয় পাঁচ দিনৰ প্ৰথম দিনাৰপৰা তেনেকে হাতীয়ে হাতীয়ে আজি এই হাতীয়ে ডাকিলে কাইলৈ সৰু হাতীয়ে ডাকিলে তেনেকৈ নাম পালকে পালকে ডাকি থাকিব লাষ্টত লাষ্টৰ দিনা একদম চাৰিও হাতীয়ে দিন ৰাত আৰু ডাকি থাকিব সেইদিনা আৰু পুৰা শেষ হ'ব উঠিবও আৰু সেইদিনা সেইদিনা উঠিব উঠি পেলাই যেতিয়াই সময় হয় অঁ ধৰি উঠা বুলি কয় সেইদিনা সেই শেষ হ'ব আৰু হাতী মানে হাতী মানে মাজত নামঘৰভাগ আছে এই পূৱ পূৱপিনে এহাতী উত্তৰপিনে এহাতী দক্ষিণপিনে এহাতী পশ্চিমপিনে এহাতী তেনেকৈ নামঘৰটোৰ চাৰিওপিনে চাৰিও দিশত এই হাতী বহি আছে গোটেই এয়াকে হাতী বুলি কয় অঁ বৈষ্ণৱসকলো আছে অঁ বৈষ্ণৱসকলৰ বহাবিলাক আছে আমাৰ গাঁৱলীয়া মানুহৰ নিচিনা ঘৰ কয় এইঘৰ সেই ঘৰ ওচৰত তেনেকৈ কয় হাতী বুলি কয় আৰু বহা বুলি কয় এই ঘৰ এইখন বহা সেইখন বহা অঁ বৈষ্ণৱখিনি থকাখন আমাৰ ঘৰ বুলি কয় তাত যেনিবা বহা বুলি কয় আমাৰ ঘৰত মানুহকেইজন বুলি ক'ব তাত যেনিবা বহাত বৈষ্ণৱ কেইজন আছে বুলি সুধিব তেনেকৈ তেনেকৈ ভকতে চাৰি হাতীকে চাৰি হাতী বুলি কয় চাৰি হাতীয়ে নাম ডাকিব লাষ্টৰ দিনা উঠি যাব আৰু উঠি গৈ পিনে সেইদিনাই সামৰণি হ'ব আৰু চবতে আছে চবতে আছে এই আউনীআটীতো আছে দক্ষিণপাটতো আছে গড়মূৰতো আছে বেঙেনাআটীত আছে এইয়াত মাজুলী আৰু নসত্ৰত সত্ৰত এইকেইখন হাতী সত্ৰহে হাতী আছিল আছে চামগুৰি তামগুৰি এইফালে হাতীবোৰ নাই বা আছে সত্ৰ অঁ মুখাৰ বাবে বিখ্যাত চামগুৰিত আগতে জানো চব ইয়াতে মুখা বনায় চব আৰু সেইবোৰ যি মুখা বিচাৰে আপোনালোকে সেইবিলাক আগৰ ভাওনাত যে উলিয়ায় পৰিবেশন কৰা মুখাবিলাক সেইবিলাকৰ যি ভগৱানৰ বনায় ৰাৱণৰপৰা ধৰি ৰাক্ষস চাক্ষষ যোন যি বিচাৰে আৰু বোলে মোক এইভাগৰ মুখা লাগে সেইভাগৰ পাব যি বিচাৰে এই অকল এইভাগৰে বনায় বুলি ক'ব নোৱাৰি চব ভাগৰে বনায় চব ভাগৰে পাব জাতী আছে আমাৰ মিচিঙো আছে মিচিঙো আছে পাতে পাতে আলি আই লৃগাঙটো পাতে মিচিঙে আলি আই লৃগাঙটো সিহঁতে বেছিকৈ পাতে আলি আই লৃগাঙত সিহঁতে এইটো নিজৰ বিহু উৎসৱ আৰু চব আমাৰ অসমীয়া যেনেকৈ বিহুটো পাতে সিহঁতৰ আলি আই লৃগাঙত তেনেকৈ বিহু পাতে সিহঁতৰ বিহু আমাৰবিলাকৰ ধৰণৰ আমিবিলাক সিহঁতৰ মিচিঙৰ নিয়মত মিচিঙে গোটাব এটা সিহঁতৰ সেইটো পৰ্ব এইটো সিহঁতৰ আলি আই লৃগাঙটো যে সেইটো সিহঁতৰ সেনেকৈ পাতিব আৰু অঁ অঁ অঁ চিয়াও পাব অঁ আহিব আহিলে ইয়াতে দক্ষিণপাট সত্ৰৰ লগতে লাগি আছে এখন আমাৰ বিৰাট ডাঙৰ এৰিয়া গ্ৰেজিং বুলি কয় তাত চব জাতীয় চৰাই পাব চাওঁ বুলিলে চৰাই কাৰণে বিখ্যাত আৰু সেইখন পথাৰেই বহুত চৰাই দেখিবলৈ পায় চৰাই কাৰণে বহুত বিখ্যাত অঁ বহুত আছে যি জাতীয় চৰাই চাওঁ বোলে চব জাতীয় চৰাই পাব আৰু সেই পানীত থকা অঁ হ'ব বাৰু আহিব অঁ ধন্যবাদ ধন্যবাদ